অসমত সঘনাই বানপানী হোৱাৰ সমস্যাটো হৈছে বৰ্তমান অসমৰ যিখন প্ৰধান নৈ ব্ৰহ্মপুত্ৰ সেই ব্ৰহ্মপুত্ৰৰ বুকু লাহে লাহে ভৰি আহিছে বুকু লাহে লাহে দটো ব্ৰহ্মপুত্ৰৰ দ নোহোৱা হৈছে আৰু ইয়াৰ মূল কাৰণে হৈছে মূল কাৰণ হৈছে যে প্ৰদূষণ মানুহে বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰে এখন সূঁতি নৈ যিখন গুৱাহাটী চহৰৰ মাজমজিয়াতে আছে ভৰলু আমি দেখিছোঁ যে ভৰলু নদীখন দেখাৰ পিছত আমি দেখা পাওঁ যি জাবৰ জোঠৰ সেই জাবৰ জোঠৰ গৈ ভৰলু নদীয়ে গৈ ব্ৰহ্মপুত্ৰত পৰে আৰু ঠিক সেইদৰে অসমৰ হাজাৰ হাজাৰ যিবিলাক ব্ৰহ্মপুত্ৰৰ সূঁতি নৈৰ আছে সেই সূতি নৈ পৰা সদায় আহি পিনে যিবিলাক জাবৰ জোথৰ আছে সেইবিলাক ব্ৰহ্মপুত্ৰৰ বুকুত পৰে আৰু যাৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকু বুকু লাহে লাহে দটো নোহোৱা হৈ আহিছে আৰু যাৰ ফলত ব্ৰহ্মপুত্ৰই যিটো পানী ধাৰণ ক্ষমতা আছিল ব্ৰহ্মপুত্ৰৰ সেইটো নোহোৱা হৈ আহিছে আৰু সেইকাৰণে অকণমান বৰষুণ হোৱাৰ পিছতে যিবিলাক নামনিৰ অঞ্চল আছে সেই নামনিৰ অঞ্চলবিলাক ব্ৰহ্মপুত্ৰৰ পানীত তল তল যায় ইয়াৰ ওপৰিও বিভিন্ন কাৰণ হৈছে অসমৰ বানপানীৰ যে ভূটানৰ ভূটানৰ পানী তাৰপিছত যি অৰুণাচল বা আমাৰ মেঘালয়ৰ পানী যেতিয়া তললৈ নামি আহে এই পাহাৰীয়া জিলাবিলাকত তেতিয়াও সেই পানীয়ে অসমত বানপানীৰ সৃষ্টি কৰে আৰু সেইখিনি সময়ত এটা আমি দেখা পাওঁ যে চৰকাৰে বিভিন্ন সময়ত বান্ধ বনায় আৰু সেই কামটো তেওঁলোকে যেতিয়া কৰে সেই বান্ধবিলাকেদি মানে পানী ৰোধ কৰিবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ লোৱা দেখা যায় আচলতে এইটো কিমান ধৰণে সফল হৈছে সেইটো এটা আমাৰ মাজত প্ৰশ্ন কাৰণ বান্ধ দি পিনে পানী বানপানী সমস্যা ৰোধ কৰিব পৰাটো সহজ নহয় কাৰণ দি যিদিনা বান্ধ ভাঙিব সেই বান্ধ ভঙাৰ পিছত কিন্তু আকৌ বানপানীৰ সমস্যাটোত অসমৰ মানুহে এতিয়া যেনেকৈ ভুগি আছে তাতকৈ আৰু দহগুণ বেছিকেই ভুগিব লাগিব সেই বান্ধটো যিদিনা ভাঙি যাব বৰঞ্চ তাতকৈ আমি ভাবিব লাগে যে এই যিবিলাক আমাৰ প্ৰদূষণ সেই প্ৰদূষণ কিদৰে নোহোৱা কৰিম বা ব্ৰহ্মপুত্ৰৰ বুকুত যিটো কথা আমাৰ কৈছিলে চৰকাৰে যে ব্ৰহ্মপুত্ৰৰ খনন খনন কাৰ্য্যৰ কথা সেই কাৰ্য্যটোতহে গুৰুত্ব দিব লাগে আৰু তেতিয়া ব্ৰহ্মপুত্ৰৰ পানী ধাৰণ ক্ষমতা হয়টো বেছি হ'ব আৰু তেতিয়া অসমে কিছু পৰিমাণে বানপানী সমস্যাৰ পৰা হাত সাৰিব পাৰিব ইয়াৰ উপৰি আমি বিভিন্ন ধৰণৰ আমি বেলেগ ধৰণেও ভাবিব লাগিব অসমৰ বানপানীৰ সমস্যা নোহোৱা কৰিবলৈ কিন্তু তাৰ আগতে আমি ব্ৰহ্মপুত্ৰ কাৰণ আমি জানো যে চীনৰ যি দোষ আছিল হোৱাংহো সেই হোৱাংহো কিন্তু এতিয়া সেই হোৱাংহোক এতিয়া মানুহে মানুহৰ বিপদ নহয় মানুহৰ সম্পদ হিচাপে মানে চীনৰ চৰকাৰে গঢ়ি তুলিবলৈ সক্ষম হৈছে ঠিক সেইদৰে হয়টো অসমৰো জনসাধাৰণে এদিন তেনেকুৱা এটা দিন দেখিব আৰু ব্ৰহ্মপুত্ৰৰ পৰা বানপানী নহয় মানুহৰ আমাৰ বানপানীৰ পৰিৱৰ্তে আমাৰ সম্পদ হ'ব বুলি ব্ৰহ্মপুত্ৰৰ পানী এ আমি আশা কৰোঁ